অনন্যা কাশ্যপ বিনিতা গগৈ লীনা তামুলী তাৰ পৰা দেৱপ্ৰতিম নাথ মৃদুল বৰা স্বপ্নমিতা হাজৰিকা স্বাস্তিকা শৰ্মা দীপাংকৰ শইকীয়া অনিমা বৰঠাকুৰ অশ্লেষা শইকীয়া নৰেণ শৰ্মা অমূল্য ভত্তাচাৰ্য ৰীতা গোস্বামী তৰুণ ডেকা জিতু দাছ প্ৰাংগনা কন্দিন্য